মই প্ৰকৃততে ধৰ্মীয় অনুষ্ঠানৰ প্ৰতি মোৰ আসক্ত বেছি মই ধৰ্ম অনুষ্ঠান বা তাত মন মঠ মন্দিৰলৈ যাবলৈ মই ইচ্ছুক হয় কাৰণ সৰুৰ পৰা মই ধৰ্মৰ প্ৰতি মোৰ হেৰি বেছি ধ্যানটো বেছি গতিকে মই মন্দিৰৰ প্ৰতি মোৰ আসক্ত বেছি আছে মই পৰাপক্ষত মই যদি সময় পাওঁ ধৰ্মীয় অনুষ্ঠানলৈ মই বেছি যাব বিচাৰোঁ